হেল্ল' হয় কি কৰিছে এই বিহু পালেহিয়ে নহয় তাকে হেৰি পিঠা চিঠা কি কৰিলে খুন্দিবনে তাকে হেৰি আমাৰ ঘৰলৈকে আহিব আমাৰ ঢেঁকী চেকি আছে যে ইয়াতে দুইজনীয়ে মিলি খুন্দিব পাৰিক ময়ো অকলে অকলে নোৱাৰোঁ

তাকে মই অকলে নোৱাৰোঁ ল'ৰাটোৰ পৰা

হয় হয় নহয় একেলগে বনাম নহ'লে দুইজনীয়ে আমাৰ ঘৰতে

পিঠাটো ভাগ কৰি ল'লেই হ'ল সেইতো বেছি লগতে হ'ব তেতিয়া হেৰি নাৰিকলৰ লাড়ু কেইটাও বনাব পাৰিম আপুনি লাড়ু বনাব নাজানে নহয় দুইজনী মিলি বনাম হয় ভাল হয় দিবলৈও ভাল লাগে দিবলৈও ভাল লাগে সেইকাৰণে মাল পূৰা কেইটামান বগা পিঠা কেইটামান তেনেকে

জুইত বনাম

তাকেহে সেই লগতে কৰিলেও ভাল সোনকালে হ'ব মানে অকলে অকলে কৰিলে আমনি লাগিব হয় সেইটো কথা সেইকাৰণে বোলো হ'ব দিয়ক